ভাৰতৰ ব্ৰিটিছ শাসনৰ পৰা পৰিতাক পৰিত্ৰাণ পাবলৈ স্বাধীনতা আন্দোলনৰ বিভিন্ন

আন্দোলনৰ সৃষ্টি হৈছিল প্ৰথম স্বাধীনতা আন্দোলন হিচাপে ক'বলৈ গ'লে সেয়া আছিল চিপাহী বিদ্রোহ আছিল ওঠৰশ সাতাৱন্ন চনৰ চিপাহী বিদ্রোহ এয়া কৈছিল আমাৰ বীৰ চাবৰ কৰি কৈছিল যে এয়া আছিল প্ৰথম বিদ্রোহ নকৈ তেওঁ কৈছিল প্রথম এয়া প্ৰথম এয়া স্বাধীনতা আন্দোলন কিয় প্ৰথম স্বাধীনতা আন্দোলন আছে তেতিয়া এক সমগ্ৰ ভাৰতত যদিও বা নহয় কিছু অঞ্চলৰ বিশেষকৈ উত্তৰ ভাৰত আৰু পাঞ্জাৱ অঞ্চল এনেকুৱা জেগাত আমাৰ প্ৰথম স্বাধীনতা যে লাগে যে ব্ৰিটিছ এক ব্ৰিটিছ যে বাহিৰা শক্তি তাক আঁতৰাব লাগে সেয়া মানুহৰ মাজত উৎফুল্লিত হৈ আছে যি হওক নহওক তাৰপিছত সেয়া পটভূমি সৃষ্টি হৈছিল পটভূমিৰ সৃষ্টি হোৱাৰ পিছত আমাৰ স্বাধীনতা আন্দোলনৰ আৰু যদি প্ৰকৃতাৰ্থত ক'বলৈ যাওঁ তেতিয়াতো ক'বলৈ গ'লে কি আছিল স্বদেশী আন্দোলন স্বদেশী আন্দোলন কেতিয়া হৈছিল স্বদেশী আন্দোলন আছিল ঊনৈছশ পাঁচ চনৰ এয়া হৈছিল বংগ বিভাজনৰ বিৰুদ্ধে কৰা আন্দোলন বংগ বিভাজন কৰিছিল ঊনৈছশ পাঁচ চনত হিন্দু আৰু মুছলমানসকলৰ শক্তিক দুভাগ কৰিবলৈ এটা কৰিছিল পূৰ্ববংগ এয়া কৰিছিল পশ্চিমবংগ পশ্চিমবংগ দুই বংগৰ শক্তিক দুটা একত্ৰিত শক্তিক দুটা শক্তি দুটা আধা আধা শক্তিলৈ ৰূপান্তৰিত কৰিছিল এই প্ৰতিক্ৰিয়াৰ ফলত সমগ্ৰ বংগাল অঞ্চল তথা বংগাল অঞ্চল আৰু কিছু ভাৰতীয় অঞ্চল যেনে আমাৰ পশ্চিম অঞ্চলত কি হৈছিল আন্দোলনৰ সৃষ্টি হৈছিল কেনেকৈ আ স্বদেশী আন্দোলন স্বদেশী আন্দোলনৰ গুৰি ধৰোঁতা যেনিবা আছিলে আমাৰ লাল বাল পাল এওঁলোকক কৈছিল লালা ৰাজপুত ৰাই বাল গংগাধৰ টিলক আৰু বিপিন চন্দ্ৰপাল এওঁলোকৰ প্ৰচেষ্টাত আৰু বিভিন্ন আন্দোলনকাৰীৰ প্ৰচেষ্টাত আমাৰ কি হৈছিল স্বদেশী আন্দোলনৰ সৃষ্টি হৈছিল স্বদেশী আন্দোলন আছিল যে আমি ব্যৱহাৰ কৰিব লাগিব কি ব্যৱহাৰ কৰিব লাগিব আমি নিজে বনোৱা কাপোৰ ব্যৱহাৰ কৰিব লাগিব আমি কাপোৰ ব্যৱহাৰ কৰি ল কাৰণ আমি ব্ৰিটিছৰ পৰা যিটো কাপোৰৰ আমদানি কৰা হৈছে সেয়া ব্যৱহাৰ নকৰি আমি নিজে নিজৰ শিপিনীৰে তৈয়াৰি কৰা বস্ত্ৰ পৰিধান কৰিব লাগিব ব্ৰিটিছৰ পৰা অহা যিকোনো সামগ্ৰী আমি ত্যাগ কৰিব লাগিব স্কুল কলেজ খোলা ব্ৰিটিছে যিবিলাক খুলিছে সেইবিলাক পৰিত্যাগ কৰি আমি স্বদেশী স্বদেশীভাৱে কিছু স্কুল বা কলেজৰ সৃষ্টি কৰা হৈছিল তাত আমি পঢ়িছিলোঁ বিভিন্নজনে চৰকাৰী ব্ৰিটিছৰ চৰকাৰী চাকৰি বাদ দিছিলে এনেকৈ স্বদেশী আন্দোনৰ সৃষ্টি হৈছিল যাৰ পৰি পৰি পৰিণামস্বৰূপে পৰিণামস্বৰূপে ব্ৰিটিছে পুনৰ বংগক একত্ৰিকৰণ কৰিবলৈ বাধ্য হৈছিল একত্রিকৰণ হৈছিল ঊনৈছশ এঘাৰ চনত সেয়া কৰিছিল ল'ৰ্ড হাৰ্ডিঙে ল'ৰ্ড হাৰ্ডঙে একত্রিকৰণ কৰিবলৈ বাধ্য হৈছিল কিয় বাধ্য হৈছিল কাৰণ স্বদেশী আন্দোলনৰ প পৰিণামস্বৰূপে তাৰপিছত ঊনৈছশ পোন্ধৰ চনত আমাৰ মহাত্মা গান্ধীৰ আগমন ঘটে ভাৰতলৈ তাৰ আগে ঊনৈছশ ঊনৈছশ নহয় ওঠৰশ পঁচাশী চনত কংগ্ৰেছৰ সৃষ্টি হৈছিল কংগ্ৰেছৰ গঠন কৰা হৈছিল কংগ্ৰেছৰ গঠন কৰাৰ প্ৰথম প্ৰথম প্ৰক্ৰিয়াটোক আমি যিটো আমি মডাৰেট ফিজ বুলি কওঁ মডাৰেট মানে আপোনাৰ সকল আছিল তাৰপিছত লাল বাল পালৰ যুগ আহিল য'ত নেকি চৰমপন্ঠী বুলি কোৱা হ'ল তাৰপিছত আহে গান্ধীজীৰ যুগ গান্ধীজীৰ যুগত কি আছিল ঊনৈছশ পোন্ধৰ চনত গান্ধীজীৰ যেতিয়া দক্ষিণ আফ্ৰিকাৰ পৰা ভাৰতৰ আগমন ঘটে তেওঁ ইতিমধ্যে তাত তেওঁ এক গণ আ গণ আন্দোলন বা সত্যাগ্ৰহ বুলি

ফলপ্রসু কৰিছিল ফলপ্রসু কৰিছিল ঊনৈছশ পোন্ধৰ চনত আহাৰ পিছত তেওঁৰ গুৰু আছিল গোপাল কৃষ্ণ গোখলে গোপাল কৃষ্ণ গোখলীৰ গুৰি ধৰোঁতা তেওঁক গান্ধীজী পৰামৰ্শ দিয়া হৈছিল যে যে তুমি এটা কাম কৰা তুমি গোটেই সমগ্ৰ ভাৰতত ভাৰতখন পদযাত্ৰা কৰা পদযাত্ৰা কৰা আৰু সেয়া একে সাধাৰণ মানুহৰ দৰে ত' তেওঁ পদযাত্ৰা আৰম্ভ কৰিলে তেনেদৰে কৰোঁতে তেওঁক আহি গ'ল মাতিলে বিহাৰৰ পৰা বিহাৰৰ ক'ৰ পৰা মাতিলে চম্পৰণৰ পৰা যে গান্ধীজী আপোনাৰ নামটো বহুত শুনিছোঁ আপোনাৰ নামটো বহুত শুনিছোঁ আপুনি সত্যাগ্ৰহ কৰিছে আমাৰ ইয়াত কি হৈছে যিটো নীল খেতি বুলি কয় ইন্দিগ' খেতি ইন্দিগ' খেতিৰ ওপৰত কিছু যদিও খেতি কম হৈছে কৰৰ পৰিণামটো ব বৃদ্ধি হৈছে তেতিয়া তেওঁ তেওঁ চম্পৰণলৈ গৈছিল আৰু ঊনৈছশ সোতৰ চনত তাত সত্যাগ্ৰহ প্ৰথম সত্যাগ্ৰহ আৰম্ভ কৰিছিল প্ৰথম সত্যাগুৰু গান্ধীজীৰ সত্যাগুৰু সেয়া কি হৈছিল ছাকচেছফুল হৈছিল তাৰমানে সেয়া ফলপ্ৰসু হৈছিল তাৰপিছত তেওঁৰ সোতৰ চনত আহিলে তাৰপিছত ওঠৰত আকৌ আহমেদাবাদৰ আহমেদাবাদৰ যিটো মিল কৰ্মচাৰ মিল কৰ্মচাৰীসকলে মিলত কাম কৰা যিবিলাক মজদুৰসকলে তেওঁলোকৰ মালিকৰ বিদ মালিকবিলাক ভাৰতীয় আছিল মালিকৰ মালিকসকলৰ বিৰুদ্ধে আন্দোলন কৰিছিল তাত গান্ধীজীক মাতিছিল গান্ধীজী গৈছিল আৰু তেওঁলোকৰ পঁয়ত্ৰিছ শতাংশ বেতন বৃদ্ধি কৰিবলৈ মান্তি হৈছিল দ্বিতীয়টো তেনেকুৱা আছিল ঠিক তেনেদৰে তাৰপিছত গান্ধীজীয়ে আৰম্ভ কৰ গান্ধীজীৰ আৰম্ভ কৰিবলৈ লৈছিল ঊনৈছশ ঊনৈছ চনৰ অসহযোগ আন্দোলন অসহযোগ আন্দোলনৰ আগত এপ্ৰিল মাহত এপ্ৰিল মাহত এক বি এক বেদনদায়ক ঘটনা ঘটিছিল বেদনাদায়ক ঘটনাটো আছিলে জালিয়ানৱালা বাগৰ হত্যাকাণ্ড জেনেৰেল ডায়াৰ বুলি এজন ব্ৰিটিছ ব্ৰিটিছ আৰ্মীৰ মানুহ আছিলে তেওঁ যেতিয়া জালিয়ানৱালা বাগত কৃষকসকলে এক ৰয়েল ৰউলেট এক্ট বুলি আছিল ৰউলেট এক্টৰ বিৰুদ্ধে মাত মাতিবলৈ ওলাইছিল তেওঁলোকক একে লাইনত গুলি কঢ়িয়াই বহুত গুলি কৰিছিল যাৰ ফলত বহুত পাঞ্জাৱৰ মানুহৰ মৃত্যু হৈছিল মৃত্যু হৈছিল সেয়া আছিল এপ্ৰিল মাহত তাৰপিছত আমি আগষ্ট মাহত কি আৰম্ভ কৰে অহযোগ আন্দোলন গান্ধীজীৰ আৰম্ভ কৰে অহযোগ আন্দোলনৰ লগে লগে গান্ধীজীৰ যিটো মুছলমানসকলৰ খিলাফত আন্দোলনৰ সৃষ্টি হৈছিলে সেই খিলাফত আন্দোলনটো ভাৰতৰ ভাৰততো আনিছিল একেলগে খিলাফত আৰু অসযোগ আন্দোলনৰ সৃষ্টি হৈছিল দুই আন্দোলন কৰিছিল আন্দোলনে এক ভাল ক্ৰিয়া কৰিছিল কিন্তু তাৰ লগতে গান্ধীজীয়ে যিহেতু কৰিছিল যে অ অ অহিংসাই পৰম ধৰ্ম বিশ্বাস কৰিছিল গতিকে অহিংস আন্দোলন হোৱাটো বিচাৰিছিলে কিন্তু ঊনৈছশ বাইছ চনত নামৰ জগা ঠাই কি হ'ল কিছু আন্দোলনকাৰীয়ে এইটো ব্ৰিটিছ ব্ৰিটিছৰ অ পুলিচ অধিকাৰী পুলিচ অধিকাৰীৰ লগত হত্যা কৰিছিল যাৰ ফলত গান্ধীজীয়ে সেই আন্দোলনটোৰ লগে লগে প্ৰত্যাহাৰ কৰিছিল সেয়া আছিল অসহযোগ আন্দোলন তাৰপিছত এনেকৈ পাৰ হ'ল এনেকৈ পাৰ হওঁতে পাৰ হওঁতে আহি গ'ল ওঠৰশ ঊনৈছশ সাতাইছ চনত আহিল আমাৰ চাইমন কমিছন চাইমন কমিছনত সকলোবোৰ কমিটিৰ মানুহ আছিলে ব্ৰিটিছৰ মানুহ তেওঁলোকে ভাৰতৰ সংবিধান সংশোধন কৰিবলৈ আহিছিল য'ত যিটোৰ বিৰুদ্ধে সমগ্ৰ ভাৰতত আন্দোলন হৈছিল তাৰপিছত তেনেকৈ দুহেজাৰ ঊনৈছশ ঊনত্ৰিছ চনত জৱাহাৰলাল নেহৰুৰ অধ্যকঠাত পুৰ্ণ স্বৰাজৰ প্ৰতিশ্ৰুতি লোৱা হৈছিল ক'ত লোৱা হৈছিল এইটো এইটো লাহৰত লোৱা হৈছিল লাহৰ যিটো অধিৱেশন আছিল তাতে লোৱা হৈছিল লাহৰৰ অধিৱেশনত পূৰ্ণ স্বৰাজলৈ লোৱা হৈছিল পূৰ্ণ স্বৰাজত তাৰপিছত আহিল ঊনৈছশ ত্ৰিছ চনৰ চিভিল ডিছঅবিডিয়েঞ্চ সত্যাগ্ৰহ বা লোন সত্যাগ্ৰহ লোন সত্যাগ্ৰহ বুলি কিয় কোৱা হয় ইয়াক কাৰণ এই আন্দোলনত আৰম্ভ কৰিছিল চাবৰমতিৰ পৰা চাবৰমতিৰ পৰা দাণ্ডিলৈ গান্ধীজীয়ে তেওঁৰ সংগীসকলৰ সৈতে এক যাত্ৰা কৰিছিল যিটো নেকি লোন লোনৰ থকা আইনটো প্ৰত্যাহাৰ কৰিব লাগে সেই তেনেকৈ আৰম্ভ হৈছিল চিভিল ডিছঅবিডিয়েঞ্চ আন্দোলন ডিছঅবিডিয়ঞ্চ আন্দোলন তাৰপিছত বিভিন্ন ৰাউণ্ড টেবল কনফাৰেঞ্চ হৈছিল ৰাউণ্ড টেবল কনফাৰেঞ্চত গান্ধীজী ছেকেণ্ড ৰাউণ্ড টেবল কনফাৰেঞ্চত গৈছিল তাৰপিছত আমাৰ বাবাচাব আম্বেদকাৰৰ লগত পুনা পেট কৰিছিল য'ত নেকি যিখিনি মানে হৰিজন সমাজৰ মানুহ আছিল তেওঁলোকক হিন্দু মানুহৰ লগতেই এক ৰিজাৰ্ভেশ্যন দিয়া হৈছিল এই ৰিজাৰ্ভেশ্যনতে তেওঁলোকে নিজৰ ইলেকশ্যন কৰিব পাৰিছিল ইলেকশ্যনত অংশগ্ৰহণ কৰিব পাৰিছিল তাৰপিছত এনেকৈ পাৰ হওঁতে হওঁতে যেতিয়া ঊনৈছশ পঁয়ত্ৰিছ চনৰ ভাৰতীয় যি পঁয়ত্ৰিছ চনৰ যিটো আইন আহিছিল তাত নেকি সংবিধানৰ দৰে এক প্ৰক্ৰিয়া চলিছিল আমাৰ পূৰ্ণ পূৰ্ণৰূপে আন্দোলন ক'বলৈ গ'লে আমাৰ শেষৰ আন্দোলনটো আছিল ঊনৈছশ বিয়াল্লিছ চনৰ বিয়াল্লিছ চনৰ বিয়াল্লিছ চনৰ ভাৰত ত্যাগ আন্দোলন ভাৰত ত্যাগ আন্দোলনৰ পিছতেই আমি ভাৰতে ঊনৈছশ সাতচল্লিছ চনলৈকে চনলৈ আমি স্বাধীনতা লাভলৈ সক্ষম হৈছিলোঁ ভাৰতীয় আন্দোলনৰ আন্দোলনটো আছিল য'ত নেকি যিটো আন্দোলন কৰিছিল কোনো নেতা নাই কিয় নেতা নাই ইয়াত প্ৰতিজন ব্যক্তিয়ে নেতা প্ৰতিটো জেগাতে এজন এজন নেতাৰ সৃষ্টি হৈছিল কাৰণ আন্দোলনটোৰ সৃষ্টি কৰাৰ এই আন্দোলনটো গ্ৰহণ কৰাৰ এদিন আগতেই সকলোবোৰ ডাঙৰ নেতাক জেলত ভৰাই থোৱা হৈছিল যাৰ ফলত সকলোৱে নিজে নিজে নিজাববীয়াকৈ আন্দোলন সৃষ্টি কৰিছিল আৰু তেনেকৈ ভাৰত ত্যাগ আন্দোলনৰ ভাৰত ত্যাগ আন্দোলনে এক ভাল প্ৰতিক্ৰিয়া কৰিছিল প্ৰতিক্ৰিয়া কৰিছিল তাৰপিছত বিভিন্ন আন্দোলন যেনে দিতীয় বিশ্ব যুদ্ধৰ ফলত হৈছিল যেনে দ্বিতীয় বিশ্ব যুদ্ধৰ ফলত হৈছিল তাৰপিছত আমাৰ নৌসেনাসকলৰ বিদ্রোহ হৈছিল এনেকৈ কৰি ঊনৈছশ সাতচল্লিছ চনৰ পোন্ধৰ আগষ্টত আমি স্বাধীন হ'বলৈ সক্ষম হৈছিলোঁ